দুহেজাৰ বাৰ চনতে মই স্কুলত জইন কৰিছোঁ মোৰ স্কুল মোৰ ঘৰৰ পৰা তেতিয়া বহুত দূৰত আছিল মোৰ ঘৰ নলবাৰী জিলাত কিন্তু মোৰ স্কুলখন বৰপেটা জিলাৰ শেষৰফালে আছিল বহুত প্ৰায় এশ কিলোমিটাৰ দূৰত আছিল তাৰপৰা মই এবছৰৰ পাছত ট্ৰান্সফাৰ হৈ আহোঁ কিন্তু এতিয়াও মোৰ স্কুলখন বেলেগ জিলাতেই আছে বৰপেটা জিলাত মই মোৰ নিজৰ জিলাত আহিবলৈ চেষ্টা কৰি আছোঁ কিন্তু এতিয়ালৈ কাম হোৱা নাই বৰ্তমান মই বাছেৰে স্কুললৈ অহা যোৱা কৰি আছোঁ মোৰ বহুত কষ্ট হৈ আছে কিন্তু মই আশাবাদী মোৰ স্কুলখনৰ মই যাতে ওচৰত আহিব পাৰোঁ মোৰ দৰমহাটোও আশা কৰা ধৰণে হোৱা নাই এতিয়ালৈ ৰেগুলাৰো হোৱা নাই মোৰ মোৰ চাকৰিটো মোৰ চাকৰিটো ৰেগুলাৰ হোৱাৰ কাৰণে আমাৰ সংগঠনে বহুত চেষ্টা কৰি আছে ভৱিষ্যতে মই মোৰ চাকৰিটো নিয়মীয়াকৰণ কৰি সেই প্ৰটেকশ্যন সহ কৰিবলৈ বহুত ইচ্ছা কৰি আছোঁ